অ দাদা কি কৰিছ' অ চিনি পাইছনে

এই তহঁতৰ তাত যে এই এ সাধনী কলাক্ষেত্ৰ যে আছে এইটো তোৰ এইটো কি কয় এইটো

অ তাতে বোলো ভাবিছোঁ এইফালে তোক কৈছোঁ তাতে অংশগ্ৰহণ কৰিম বুলি ভাবিছোঁ

অ তাৰপিছতে আৰু এইফালে মোৰ মোৰ লগত আৰু তোৰ হেৰিটাকৈ থাকিব ল'ৰা চাৰিটাকৈ থাকিব এটা গ্ৰুপত মই আমাৰ ৰঞ্জনক লৈ ল'ম বাৰু

অ হেৰিটা বজাৰ পৰা হ'ব আকৌ আৰম্ভ দেই এঘাৰটা বজাৰ পৰা অ মই এইফালে ৰঞ্জনে ময়ে এইফালৰ পৰা যাম তহঁতি তাৰপৰা সেইফালৰ পৰা আহিবি

অ তেতিয়াহ'লে এইফালে এইফালে মই তেনেকৈ ভালকৈ চিনিও নাপাওঁ বাৰু কিন্তু মই এডভাৰটাইজটো এড এডভাৰটাইজটোহে পাইছোঁ

নামভৰ্তি কৰিব লাগিব অ

এটাৰ এশকৈ পৰিব আৰু অ অ

মানে আমি জিকিব লাগিব হা সাহস এটা বাঢ়িব অ অ ঠিক আছে এইখিনিকে ক'লোঁ তই আহিবি খালি কাইলৈ এঘাৰটা বজাত মানে মই ধৰিল' বেটনী চাৰিআলিত যদি মইতো চাৰে নমানত পাই যাওঁগৈ তেতিয়া মানে এঘাৰটামানলৈ তাত পামগৈ নাই বাৰু পামগৈ ন' তহঁতৰ তাৰপৰা কিমান কিমান দূৰ হয় অ তেনেহ'লে দিগদাৰ নাই ইমান দেৰি নালাগেই মুঠতে মই পাই যামগৈ তোৰ গৈ হেৰি কৰিবি তহঁতি সেইফালৰ পৰা সাজু একদম সাজু হৈ আহিবি আৰু

অ অ অ ঠিক আছে হ'ব দে তেনেহ'লে

ঠিক আছে হ'ব দে অ অ অ